হয় মই কে'ক চেণ্টাৰ নহয় কে'ক হয় ন মই আপোনাৰ কাষ্টমাৰ এগৰাকীয়ে কৈছিলোঁ আপোনাৰ তাতে সেই কে'কৰ অৰ্ডাৰ এটা দিব বিচাৰিছোঁ আপোনাৰ তাত কি কি কে'ক এভে'লেবল বাৰু ভেনিলা কিবা হয় হয় অ' হয় নেকি গোটেই তিনিবিধে পায় নহয় অ' হ হ অ' মই বাৰ্দডে'ৰ কাৰণে মানে কে'ক এটা অৰ্ডাৰ দিব বিচাৰিছিলোঁ ভেনিলাই বিচাৰিছোঁ বাৰু দামবোৰ কেনেকুৱা বাৰু আপোনালোকৰ ষ্টাৰ্ট হৈছে নহয় ভেনিলাও পায় অলপ ডেক'ৰেশ্যন লাগে আৰু বাৰ্দডে'তো মই আপোনাক বাচ্ছাটোৰ নাম দি দিম আপুনি সেই অনুপাতে মানে তাতে অলপ ডেক'ৰেশ্যন কৰি মানে এইটো এনে কিবা এটা আৰু কাৰ্টোন চাৰ্টোনো এনেকৈ দি যিকোনো কাৰ্টোন এটা আৰু দি তাৰ নামটো দি এনেকৈ কে'ক এটা লাগে ভেনিলাৰ আৰু প্ৰাইজবোৰ কেনেকুৱা বাৰু মানে এনে ধৰি লওক ডেক'ৰেশ্যনৰ সৈতে

অ' পাউণ্ড ছিষ্টেম অ' অ' টু পাউণ্ডছৰ হ'লেও হ'ব টু পাউণ্ডছ এনেকুৱা অ' ফাইভ হাণড্ৰেদৰ ভিতৰত নহয় ফাইভ হাণড্ৰেদৰ ভিতৰত হ'ব অনলাইন পে' কৰিব পাৰি আপোনাৰ অ' অনলাইন পে' কৰিব পাৰি আৰু হোম ডেলিভাৰী ছিষ্টেম আছে নেকি বাৰু হোম ডেলিভাৰী ছিষ্টেম আছে নহয় মই তেতিয়াহ'লে আপোনাক হোৱাটছএপতে আপোনাক মোৰ এড্ৰেছ পঠিয়াই দিম আপুনি হোম ডেলিভাৰী দি দিব আৰু মই অনলাইন পে' কৰি দিম অ' আৰু আপোনাৰ এইটো কণফাৰ্ম আপুনি অৰ্ডাৰটো মোক কালি ডে'টত আৰু আজি ফৰ্টিনতো ফিফটিন অ' হয় অ' অ' নামটো দি দিম হয় আৰু হয় হয় তেনেকেই মানে হেৰি কৰি আপোনাৰ অনলাইন পে' কৰি আপুনি ডেলিভাৰী কৰি দিব বুলি মই আশা ৰাখিলোঁ ঠিক আছে থেংক ইউ থেংক ইউ হ'ব